কিতাপখন শেষ কৰিবলৈ মই সাধাৰণতে তিনি সপ্তাহ সময় লওঁ মই একেৰাহে এক ঘণ্টাৰ বাবে পঢ়িব পাৰোঁ পঢ়াৰ বাবে মোৰ কোনো মাহিলী সাপ্তাহিক লক্ষ্য নাই মই এনেই পঢ়ি থাকোঁ